মোৰ সৰ্বোচ্চ ৰেকৰ্ড হৈছে দৌৰাটো দৌৰত মই মই চাৰিশ মিটাৰ দৌৰ এক মিনিট একচল্লিছ ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিছোঁ আৰু ষোল্লশ মিটাৰ দৌৰিছোঁ মই পাঁচ মিনিট দহ ছেকেণ্ডত মই প্ৰতিদিনে আধা ঘণ্টা সময় দৌৰোঁ কণ্টিনিউ

কেতিয়াবা এক ঘণ্টা সময় দৌৰোঁ মোৰ জীৱনত প্ৰাপ্ত কৰিব বিচৰা লক্ষ্যটো হৈছে মই দৌৰি যিকোনো খেলত খেলত উপনীত হ'ব বিচাৰিছোঁ আৰু মই সৰুৰে পৰা খেলা ধূলাৰ প্ৰতি অলপ আগ্ৰহী খেলা ধূলাৰ প্ৰতি অধিক মন দিওঁ মোৰ পঢ়া শুনাৰ প্ৰতি ইমান মনোযোগ নাথাকিলেও খেলা ধূলাৰ প্ৰতি মনোযোগ আৰু মই খেলা ধূলাৰ এক প্ৰথম খেলটোৱে হৈছে দৌৰ দৌৰ খেলটো মই আগতে বাছি লৈছোঁ আৰু দৌৰি মই স্কুলত বহু বঁটাও লাভ কৰিছোঁ দৌৰটোক মই উত্তম খেল বুলি বিচাৰিছোঁ উত্তম খেল হিচাপে বিচাৰ কৰিছোঁ কাৰণ দৌৰিলে আমাৰ স্বাস্থ্যত কোনো ধৰণৰ কু প্ৰভাৱ নপৰে একো বেয়া প্ৰভাৱ নপৰে দৌৰ খেলটোক মই বহু পচন্দ কৰোঁ সৰুৰে পৰাই সৰুতেও দৌৰিছিলোঁ এতিয়াও দৌৰোঁ আৰু ভৱিষ্যতেও দৌৰি থাকিম ইমানেই আৰু মোৰ বক্তব্য